মই ভ্ৰমণ কৰি ভাল পাওঁ ভ্ৰমণ কৰি কাৰ লগত ভাল পাওঁ বেছিকে বেলেগ মানুহৰ লগত ভ্ৰমণ কৰিবলৈ যাবলে নিবিচাৰোঁ কাৰণ লোকৰ লগত ভ্ৰমণ কৰিবলে যোৱাটো ভাল কথা নহয় গতিকে মই মোৰ নিজৰ পৰিয়ালটোৰ লগত মানুহজন ল'ৰা ছোৱালীকিটাৰ লগত মই ভ্ৰমণ কৰিবলৈ গৈ ভাল পাওঁ কাৰণ কেলে ভাল পাওঁ আজি মই মোৰ পৰিয়ালটোৰ লগত ভ্ৰমণ কৰিবলৈ গ'লোঁ পৰিয়ালটোৱেও নেদেখা দেশ দেখিলে চালোঁ মানুহজনেও নিলে এখন ঠাইৰ পৰা সিখন ঠাইলৈ গ'লেও নিজৰ ইচ্ছাৰে গ'লো কোনো বিপদ আপদ নহয় গতিকে চালোঁ আজি কিবা এটা খাবলে মন গ'ল মই মানুহজনকে ক'লোঁ খাওঁ খাবলে ব'বলে আনি দিলে ল'ছালিকিটাইও পালে আৰু বোলে আজি এই লেট্ৰিন কৰিব লাগিছে এই বোলে পেচাব কৰিব লাগিছে বোলে এই পেচাব কৰিব লাগিছে মানুহজনে ক'ত পেচাব কৰে কি কৰে মোক দেখাই দিলেগে গতিকে মই নিজৰ স্ব ইচ্ছাৰে গৈ সেইখিনি কৰিবলে মোৰ সুবিধা হ'ল বোলে এই ল'ৰা ছোৱালীটো আজি দেখা নাই পাৰ্কখন চাই আহোঁগে দেখুৱাই আনকগে বুলি গোটেই পৰিয়ালটো গ'লো পাৰ্কত চালোঁ পাৰ্কত কি কি আছে সেইবোৰ ল'ৰা ছোৱালীয়ে দেখিলে মেলিলে চালে আৰু উঠিলে তাত সেহেঁতে ফটো চটোও মাৰিলে গোটেই পৰিয়ালটোৱে মাৰি মেলি তেনেকে আহিলে বোলে আজি কিবা এটা খাবলে মন গ'ল দেতা কিবা এটা আনি দিয়ক বুলি ক'লে সিহঁতে কিবা এটা আনি দিলে মানুহটোৱে মিলি খালোঁ কিবা এটা বোলে কষ্ট পাইছোঁ বেলেগ মানুহ এজনৰ আগততো মই সেইটো কথা ক'ব নোৱাৰোঁ গতিকে মানুহজনকহে ক'ব লাগিব সেইকাৰণে পৰিয়ালৰ মানুহজনৰ লগত ভ্ৰমণ কৰি ভাল লাগে বেলেগ মানুহ অচিনাকী মানুহৰ লগত ভ্ৰমণ কৰিলে মই হয়তো কিবা এটা মনত চাবলগীয়া বিষয় থাকিলেও মই ক'ব নোৱাৰোঁ যে মই আমুক বস্তুটো চাই আহোগেচোন ভ্ৰমণ কৰিবলে আহিছোঁ ব'লক গতিকে মোক হয়তো সেই মানুহবিলাকৰ লগত গ'লে মোক নেদেখুৱাবও পাৰে নাযাওঁ বাদ দে বেলেগ এদিনা আহিম কিন্তু মই পৰিয়ালটোৰ লগত ভ্ৰমণ কৰিবলে গ'লোঁ কিন্তু মানুহ মানুহজনে মোক বা ল'ৰা ছোৱালীকিটাকো ভাল আহোঁতেই ল'ৰা ছোৱালীকিটাকো এতিয়া এই বিষয়ে মই দেখুৱাই আনিম গতিকে মানুহজনে সেয়া দেখুৱালে মেলিলে বোলে ভোক লাগিলে কিবা এটা খাবলে হোটেলে চোটেলে লৈ গ'ল তাত থাকিবলগীয়া হ'ল থকাৰ সুবিধাখিনিও মানুহজনেই মেনেজ কৰি দিলে গোটেইখিনি কৰি দিলে গতিকে সেইখিনিৰ পৰাও আমি উপকৃত হ'লোঁ এইবোৰ গোটেইখিনি নেদেখা বস্তু চালোঁ চাই মেলি তেনেধৰণে আহিলোঁ ভালে কুশলে আহি আমি এটাইকেইটা আহি ঘৰ পালোঁহি ঘৰৰ পৰাই ভ্ৰমণ কৰিব সেইকাৰণে আমি ভ্ৰমণ কৰিবলৈ বিচাৰোঁ যে নিজৰ পৰিয়ালটোৰ লগত ভ্ৰমণ কৰিবলৈ গ'লে বহুত আনন্দ পায় সেইকাৰণেই পৰিয়ালটোৰ লগত ভ্ৰমণ কৰিবলৈ বিচাৰোঁ পৰিয়ালটোৰ লগত ভ্ৰমণ কৰিলে আমি কোনো বিপদত পৰিব নোৱাৰো মই ল'ৰা ছোৱালীকিটাও বিপদত নপৰে ময়ো বিপদত নপৰোঁ মোক ধৰক এতিয়া পাচাব কৰিব লাগিলে মই বেলেগৰ লগত গ'লো যেনিবা মই দিয়ক বেলেগক ক'বলেও মোৰ কুণ্ঠাবোধ হৈছে ক'ত বা কৰে কি কৰোঁ কিন্তু ঘৰৰ মানুহজনেতো মোক সেই বিষয়টো দেখুৱাই দিব গতিকে তাৰ পৰাতো মই বহুত হেৰি পাম সেইকাৰণে সেইকাৰণেই বিচাৰোঁ যে পৰিয়ালৰ লগত ভ্ৰমণ কৰিবলৈ গ'লে বেছি ভাল সেইকাৰণে পৰিয়ালৰ লগতেই ভ্ৰমণ কৰিবলৈ যাব লাগে